তো বৰপেটা জিলাত বহু ধৰণৰ ঠাই যেনে চৰ অঞ্চল বা নদীৰ দাঁতিকাষৰীয়া অঞ্চলত আৰু আনকি কিছুমান পথাৰ চথাৰতো বিভিন্ন ধৰণৰ মানুহ বেলেগ বেলেগ ঠাইৰ মানুহ আহি বিভিন্ন ধৰণৰ মানুহ আহি মাত্ৰ আমাৰ এই স্থানীয় অঞ্চলত বসবাস কৰে তো এইটো আমাৰ যিটো জনসংখ্যা বৃদ্ধি বা এনেধৰণৰ প্ৰব্লেমৰ সৃষ্টি কৰে আৰু ইয়াতে খাদ্যৰ নাটনি আদি কাৰণৰ প্ৰব্লেমে আমাক দেখা দিব পাৰে লগতে যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশটো আমাৰ মানে লেতেৰা বা আন ধৰণৰ চাফ চিকুণ ইমান এটা নকৰে তো আনকি যিবিলাক বাহিৰৰ মানুহ আছে তো সেইবিলাকে কোনো সেই শিক্ষাগত বা সেইবিলাক লাভ লাভ ইমান নকৰে বা তেওঁলোকে আমি যিবিলাক সেই সুযোগ তেওঁলোকে নলয় সকলোৱে শিক্ষা আমি গ্ৰহণ কৰিব লাগে তো তেনেধৰণে তেওঁলোকে মানে বিভিন্ন জেগাৰপৰা আহে যেনে আমাৰ ওচৰ চুবুৰীয়া দেশ নাইবা আন ৰাজ্য যিবিলাক ৰাজ্যত তেওঁলোকে থাকিবলৈ অসুবিধা পায় বা কিবা কাৰণত তেওঁলোকে নিজৰ যিটো ঠাই ঠাইটো এৰি দিয়ে এৰি দি আমাৰ এনেধৰণৰ অঞ্চলত বা বৰপেটা জিলা বা এনেধৰণৰ যিবিলাক ওচৰ চুবুৰীয়া ঠাই আছে সেই ঠাইবিলাকত তেওঁলোকে বসবাস আৰম্ভ কৰে আৰু কোনোধৰণৰ লিগেল কোনোধৰণৰ লিগেল নথি পত্ৰ নোহোৱাকৈ তেওঁলোকে এই জেগা দখল কৰে আৰু ইয়াত আমাৰ সামাজিক মানুহ বা যি স্থানীয় মানুহ তেওঁলোকৰো প্ৰব্লেমৰ সৃষ্টি হয় বা যিটো আমাৰ জনসংখ্যাৰ ৰোল তাতো আমাৰ যিটো জনসংখ্যা মানে সেই তাতো আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিয়ে তো আমি এনে ধৰণৰ কামবিলাক বা যিবিলাকে এনেধৰণৰ কাম কৰে তেওঁলোকক আমি বাধা দিব লাগে তদুপৰি তেওঁলোকক শিক্ষাৰ লগতে যিবিলাক ভাল কৰ্মসংস্থাপন দি তেওঁলোকক নিজৰ জেগাতে ভালদৰে থাকিবলৈ আমি সুবিধা দিব লাগে নাইবা এটা ভাল ঠাইত তেওঁলোকক আমি চৰকাৰে চৰকাৰীভাৱে নাইবা আন কোনো ব্যৱস্থা লৈ তেওঁলোকক নিজৰ জেগালৈ পঠাই দিব লাগে নাইবা এনে কিছুমান জেগাত যিবিলাক মানে আমাৰ প্ৰয়োজন নহয় তো তেনেধৰণৰ জেগাত আমি তেওঁলোকক থাকিব দিব লাগে যাতে তেওঁলোকে নিজে পঢ়া শুনা কৰি বা নিজৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকক উচ্চ শিক্ষিত কৰি দিব আৰু কৰি ল'ব যাতে আকৌ তেনেধৰণৰ কাম তেওঁলোকে নকৰে আৰু তেওঁলোকে নিজেও যাতে খোৱা বোৱা ভালদৰে কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি ভালদৰে ব্যৱস্থা কৰি দিব লাগে আৰু তেওঁলোকৰ যিটো দৈনন্দিন জীৱন দৈনন্দিন জীৱনত যাতে কোনোধৰণৰ হেঁচা নপৰে তাৰ কাৰণে আমি চাব লাগে কাৰণ তেওঁলোকো এজন মানুহ হয় তেওঁলোকোতো কোনো ধৰণৰ এটা বিপদৰ কাৰণ তেওঁলোক ইয়াত আহিছে বা তেওঁলোকে ইচ্ছা কৰি অহা নাই বা তেওঁলোকৰ কিবা বেলেগো প্ৰব্লেম হ'ব পাৰে তো তেনেধৰণে তেওঁলোকে ইয়াতে আহিব পাৰে তো সেইকাৰণে আমি তেওঁলোককো বুজিব লাগিব আমিও আমাৰ ওচৰ চুবুৰীয়া এইখিনিক আমি ভালদৰে বুজিব লাগিব যাৰ ফলত আমি তেওঁলোকক এটা ভাল আৱাসগৃহ দি থাকিবলৈ আবাসগৃহ দি ভালদৰে আমি তেওঁলোকক থাকিব দিব লাগে তো সেইখিনি আছিলে